হেল্ল' এনেই আছো তুমি

খালো তুমি খালা কিহেৰে খালা অঁ মই আলু দাইল বিলাহী সেনেকৈ ঘৰত ভালে তোমালোকৰ ভাল

খেতি আমাৰ চৰাইদেউ ডিষ্ট্ৰিকত ভালেই হৈছে তোমালোকৰ তাত খেতি শেষ হ'ল দেই তোমালোকৰ শেষ হ'ল অঁ মাৰি মেলি শেষ নাই হোৱা অঁ

আমাৰ ঘৰতে বালে তোমালোকৰ

আমাৰ আছিল ধান খেতিয়ে কৰিছে অঁ সেইবোৰেয়ে তোমালোকৰ তাত অঁ আৰু বেলেগ খেতি কৰা নাই হোৱা হ'ব দিয়া তেতিয়াহ'লে